অঁ বাইদেউ অঁ মই চামগুৰিৰ পৰা কৈছিলোঁ ৰিংকু বৰাই আপোনালোকৰ ফাৰ্মখন বাৰু ঠিকে থাকে চলি আছেনে অঁ আপ আপোনালোকৰ ফাৰ্মতটো হেৰি ব্ৰইলাৰ কয়লাৰ পোৱা যাব নহয়

মোৰ মানে দৰকাৰ এটা হৈছিলে অঁ এতিয়া মানে ব্ৰইলাৰ দামটো কিমান বাৰু কিলো

অঁ অঁ কইলাৰটো মোক মানে ত্ৰিছ চল্লিছ কেজিমান লাগিছিলে পৰহি মানলেে মানে মোৰ আমাৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে তাৰপিছত তাকে যেনিবা খানা এটাকে দিওঁ বুলি ভাবিছিলোঁ তাকে বোলো মাংসটোকে আনো ব্ৰইলাৰে আনো নে কয়লাৰে আনো তাকে পাতিছোঁ কয়লাৰটো কিমান হ'ব বাৰু দাম অঁ হেৰি কৰিবচোন দিব পাৰিব নহয় পৰশিলে অঁ অঁ অঁ হেৰি কৰিব পাৰিব নি বাৰু কাটি দিব পাৰিব নি মোক মানে ক কটাকে দিব পৰাহেঁতেন ভাল আছিলে আমাৰ ইয়াত মানে দিগদাৰ হয়ও মানুহ পাবলে ঘৰতো মানে হেৰি আজৰি নাই কাটিবলেও

অঁ কটাকেই দিবচোন বাৰু পৰহিলে ত্ৰিছ কেজিমান দিব

কিমান সময় মানে মই ৰাতিপুৱা চাৰে ছটা সাতটামান বজাতে পাব লাগিব দহমান দহমান বজালে আকৌ খোৱাব লাগিব নহয় দূৰণি আলহীও আহিব নিবলে মানে হেৰি কৰিব পাৰিব নি বাৰু ডেলিভাৰী দিব পাৰিব নি

অঁ মোৰ মানে পঠাবলেও দিগদাৰ হয় মানুহৰ তাৰপাছত দোকানে বোলো দিব পাৰে যদি বোলো দি পঠাব তাৰপাছত অঁ ঠিক আছে ল'ৰাটো হাততে দি পঠাব হে হেৰি কৰিব চাৰেছটা সাতটামান বজাত ইয়াত পোৱাকে পঠাব অঁ ৰাতিপুৱা ন আকৌ বনাব লাগিব নহয় দছমান বজাৰ আকৌ খুৱাব লাগিব নহয় দিগদাৰ হ'বনি বাৰু সোনকালে পঠাবলে অঁ অঁ নাই একোনাই বাৰু অঁ অঁ অঁ তাকে মই বাৰু হেৰি কৰিম পইচাটো ল'ৰাটো হাততে দি পঠামনেে নাই ঘৰত দিবগে লাগিব দিগদাৰ হ'বনি অঁ অঁ ঠিক আছে ল'ৰাটো হাততে পইচাটো দি পঠাম

অঁ হেৰি কৰিব তাৰ হাততে দি পঠিয়াম বাৰু তেনেহ'লে অঁ অঁ ঠিক আছে বাৰু তেনেহ'লে অঁ হ'ব বাৰু দিয়ক কইলা নালাগে নালাগে কয়লা নালাগে বাৰু বইলাৰকে আনিম আৰু দিয়ক বাৰু অঁ